দেশত উপলব্ধ চিকিৎসা ব্যৱস্থা আগৰ তুলনাত কিছু উন্নত হৈছে যদিও সেয়া সন্তুষ্টিদায়ক কেতিয়াও নহয় দেশত উপলব্ধ চিকিৎসা ব্যৱস্থা বিশেষকৈ দুই ধৰণৰ এক আছে চৰকাৰী আৰু এক আছে ব্যক্তিগত খণ্ডৰ চিকিৎসালয় চৰকাৰীখণ্ডৰ চিকিৎসালয়সমূহ আগৰ তুলনাত কিছু উন্নত হৈছে নতুন প্ৰযুক্তিবিদ্যা কিছু তাত সংযোগ কৰা হৈছে আৰু কিছু ব্যক্তিগত চিকিৎসালয়ৰ তুলনাত চৰকাৰী চিকিৎসালয়সমূহৰ চিকিৎসাৰ যিটো মূল্য সেইটো কম আৰু কিন্তু ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়সমূহত চৰকাৰীতকৈও কিছুমান অত্যাধুনিক কিছুমান প্ৰযুক্তি যিবোৰ এতিয়া ভাৰতত আমাৰ দেশত উপলব্ধ নহয় বিদেশত উপলব্ধ সেইবোৰ আমদানি কৰি অনা হৈছে গতিকে সেইবোৰৰ যদি চিকিৎসা কৰোৱা হয় তেন্তে তাৰ যিটো মূল্য সেইটো খুব বেছি হয় যোনটো সাধাৰণ মানুহে তাত চিকিৎসা কৰোৱাৰ বাবে সেই সেয়া উপযুক্ত সেয়া বহুত বহুত খৰচী হয় আৰু তুলনামূলকভাৱে দুইটাৰে ব্যক্তিগত খণ্ড আৰু চৰকাৰী খণ্ড দুয়োটাৰে ভাল দিশো আছে আৰু বেয়া দিশো আছে কভিড মহামাৰীত মোৰ অভিজ্ঞতা বিশেষ এটা ভাল নহয় কাৰণ লকডাউনৰ লকডাউনত গোটেই বছৰ একেখিনি জেগাতে আৱদ্ধ হৈ থাকিবলগীয়া হৈছিল কোনো বিশেষ মানুহৰ লগত সংযোগ নাছিল তাৰোপৰি দেশৰ অৱস্থা ইমান ভাল নাছিল বিশেষকৈ ব্যৱসায়িক ব্যৱসায়সকল ক্ষুদ্ৰ ব্যৱসায়ীসকল জ্বালা যন্ত্ৰণা ভুগিব লগা হৈছিল তাৰোপৰি দেশৰ অৰ্থনীতি একেবাৰে কোঙা হৈ পৰিছিল আৰু বহুতো লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হয় কাৰণ আমাৰ আমাৰ দেশ পশ্চিমীয়া দেশৰ তুলনাত চিকি চিকিৎসাৰ ক্ষেত্ৰত কিছু পিচপৰা গতিকে হাৰ্টৰ মানুহখিনি এই ক্ষেত্ৰত বহুতো জ্বালা যন্ত্ৰণা সহ্য কৰিবলগা হয় আৰু মোৰ অঞ্চলত উন্নত চা স্বাস্থ্যসেৱা প্ৰাপ্ত কৰিবলৈ হ'লে প্ৰথম উন্নত কৰিব লাগিব যাতায়ত আৰু দুই নম্বৰ হ'ল শিক্ষা যাতায়তটো খুবেই বেয়া আমাৰ অঞ্চলত যাৰ ফলস্বৰূপে এখন এম্বুলেঞ্চ সোমাবলৈ কমেও এঘণ্টা লাগিব আৰু হয়তো তেতিয়ালৈ ৰোগীৰ প্ৰাণেই বাচি নাথাকিব আৰু দ্বিতীয়তে হ'ল চিকিৎসা শিক্ষা ব্যৱস্থা আমাৰ অঞ্চলত যদি এখন ক্ষুদ্ৰ চিকিৎসালয়ো তাতে চৰকাৰে দিয়ে তাত কৰ্মৰত হ'বলৈ যিখিনি নুন্যতম শিক্ষাৰ প্ৰয়োজন সেইখিনিও হয়তো আমাৰ অঞ্চলৰ ব্যক্তিসকলৰ মাজত বিচাৰি পোৱা নাযাব গতিকে প্ৰথমটো হ'ল যাতায়ত আৰু দ্বিতীয়টো হ'ল শিক্ষা